আমি বিভিন্ন ধৰণৰ শস্য আৰু দোকানত অনা নিয়া কৰোঁ আমি দৈনন্দিন জীৱনত জীয়াই থাকিবলৈ খাদ্য খাব লাগে আৰু এই খাদ্যবিলাকত আমাৰ বিভিন্ন ধৰণৰ শস্য পৰে যেনে চাউল দাইল সৰিয়হ চয়াবিন এনেধৰণৰ শস্যবিলাক পৰে আৰু এইবিলাক খায়ে আমি জীয়াই থাকোঁ তো দৰাচলতে আমি শস্যবিলাক আমাৰ দোকানত সেই হিচাপত বেলেগ জেগাৰপৰা আমদানী কৰা হয় কাৰণ একেখন ঠাইতেতো সকলোবিলাক লাগতীয়াল সামগ্ৰী উৎপাদন কৰিব নোৱাৰে ন' আৰু আমাৰ অসমত বিশেষকৈ ধান বা ধান তাৰ লগতে বেহৰ ইত্যাদি বেছিকৈ কৰা যায় কিন্তু ঠিক তেনেদৰে আমাৰ ইয়াতে কিছুমান সামগ্ৰী যেনে তোমাৰ গম এইবিলাক আমাৰ অসমত ইমান বেছিকৈ পোৱা নাযায় যায় কিন্তু ইমানো বেছি পোৱা নাযায় কিন্তু সেইবিলাক আমি বেলেগ বেলেগ ৰাজ্যৰপৰা আমি আ আনিবলগা হয় যেনেদৰে যাতে আমাৰ গোটেই সমগ্ৰ ভাৰতখনে যাতে সকলোৱে কোনো যাতে ভোকত নমৰে আৰু আমাৰ সকলোৱে যাতে খাদ্য খাব পাৰে আৰু খাদ্যবিলাক যাতে কম দামত পায় অৰ্থাৎ ইমানো বেছি সাৰ নাপায় যাতে যাতে কোনো কিনিব নোৱাৰে ইয়াৰ মূল্য প্ৰদান কৰিব নোৱাৰা হয় এনেধৰণে যাতে সেই কৰিব নোৱাৰে মূল্য বৃদ্ধি নহয় যাৰ ফলত প্ৰতিখন ৰাজ্যৰে খাদ্যবিলাক বেলেগ বেলেগ জেগাত আমদানী বা ৰপ্তানীৰ মাধ্যমেৰে যোগান ধৰা হয় এইটো আমাৰ চৰকাৰে বিশেষ ধৰণৰ বিশেষ ধৰণে এইবিলাক থাকে তো একোখন ৰাজ্যৰপৰা আন একোখন ৰাজ্যলৈ চাউল দাইল বা এইবিলাক যিবিলাক মৌলিক আমাৰ খাদ্য সেইবিলাক প্ৰতিখন ৰাজ্যৰ মাজত চুক্তিৰ মাজেৰে অহা আমদানী বা ৰপ্তানী কৰা যায় ইয়াতে ডাঙৰ ডাঙৰ গাড়ী পঞ্জাৱ বডি বা এনেধৰণৰ ডাঙৰ ডাঙৰ ট্ৰাকৰ সহায়ত এখন ৰাজ্যৰপৰা আন এখন ৰাজ্যলৈ খাদ্য বস্তুবিলাক অনা নিয়া কৰা যায় তো ইয়াতে খাদ্য বস্তুবিলাকো যাতে সুৰক্ষিত থাকে তাৰ কাৰণে চৰকাৰে বেলেগ বেলেগ ধৰণৰ ব্যৱস্থা লয় আৰু যেতিয়া হওক আমাৰ প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হয় প্ৰায় তেনে ক্ষেত্ৰত আমাৰ চৰকাৰে এইবিলাক ৰিলিফ হিচাপে প্ৰদান কৰে যাতে তেতিয়া যাতে আমাৰ যাতে চৰকাৰে আমাৰ কোনোধৰণৰ মানে যাতে কোনো মানুহে যাতে ভোকত থাকিবলগা নহয় তাৰ কাৰণে চৰকাৰে যাতে বিশেষভাৱে ব্যৱস্থা গ্ৰহণ কৰে আৰু আমি বিভিন্ন ধৰণৰ শস্য বেছিব পাৰোঁ আৰু সহ্য শস্যবিলাক আমি বজাৰত সেই হিচাপে কিলো বা এনেধৰণৰ কিনিব পাৰোঁ যেনে বজাৰত আমি গ'লে আলুৱে হওক বা চাউলে হওক দালি হওক আমি হিচাপে কেজি হিচাপে আমি কিনি আনো বা কেজি বা হিচাপত কিনো আৰু আনকি দোকনত সেইবিলাকে বস্তা বস্তা বা কুইণ্টল হিচাপে ডাঙৰ ডাঙৰ গাড়ীৰে আনে আৰু সাপ্তাহিক বজাৰ বা দৈনিক বজাৰতে এইবিলাক চৰকাৰ যিবিলাক ব্যৱসায় প্ৰতিষ্ঠান আছে এইবিলাকে আমাক যোগান ধৰে আৰু এই ব্যৱসায় প্ৰতিষ্ঠানবিলাকক চৰকাৰে এটা বেলেগ এটা গোদামত আনি মাত্ৰ থৈ দিয়ে তো এনেধৰণে আমাৰ চৰকাৰে বা এই খাদ্য যিটো শস্য শস্য বিক্ৰী কৰে আৰু এনেধৰণে আমাৰ বজাৰত উপলব্ধ হয়